হেল্ল' কোৱা অঁ ভাল তোমাৰ অঁ আহিব পাৰা আমাৰ ইয়াত বহুত বস্তু আছে ট্ৰেডিচনেল লাড়ু পিঠা তিলপিঠা বুজিছা অঁ বিহুৰ সময়ত বহুত কিবা বহুত পিঠা বনোৱা হয় লাড়ু পিঠা তিল পিঠা তোমাৰ এই আৰু এটা কি এইটো বস্তু কয় অঁ বহুত বস্তু বনোৱা হয় আমাৰ বিহুৰ সময়ত পিঠাই বহুত বনোৱা হয় পিঠাই খোৱা হয় বেছি

অঁ ঠিক আছে তুমি আহিবা বাহিৰৰপৰা আহিবা ত' আমাৰতো এইটো কৰ্তব্য হ'ব ন যে বাহিৰৰপৰা আহিছা আমাৰ অসমৰ ট্ৰেডিচ'নেল বস্তুকেইটা খুৱাই দিব পাৰি খুৱাই দিলে নেক্সটবাৰ বেলেগ এটাই হ'ব গৌৰৱ অনুভৱ কৰিম যে বাহিৰৰপৰা মানুহ আহিছে সিহঁতক আমি ট্ৰেডিচনেল বস্তু খুৱাই পঠিয়াই দিলোঁ হয়নে নাই তুমিওতো এইটো গৈ কথা পাতিবা বাহিৰত যে গৈছিলোঁ তেতিয়া খা খবৰ পাম ন ঠিক আছে